হেল্ল' অঁ কওকচোন অঁ আপুনি কোনবা মই ধৰিব পৰা নাই হা হা হা মোবাইলত বহুত বহুতবিলাক নম্বৰ আহে ন অঁ অঁ কওকচোন বাৰু কি কি লাগে কোন দিনা কোন দিনা কোন দিনা বহাগৰ সাতাইছ তাৰিখে অঁ হ'ব দিয়ক তাৰ পিছত কিমান লাগে বা অঁ ব্ৰইলাৰ আৰু লোকেল দুয়োটাই আছে বৰ্তমান কোনটো বা লাগে কোনটো ব্ৰইলাৰ নে লোকেল লোকেলটো লোকেলটো অলপ দাম হ'ব ব্ৰইলাৰটো অলপ কমিব লোকেলটো গোটেই হ'লে চাৰে তিনিশমান হ'ব আৰু কিলো চাৰে তিনিশমান হ'ব অঁ কেইকিলিমান লাগিব মই আৰু অৰ্ডাৰ দিব লাগব ন কটা মানুহ মাতিব লাগিব আকৌ হ'ব দিয়ক অঁ মই বাৰু আমাৰ এই ৰখা মানুহজনৰ হাতত দিব আপুনি হিচাপ কৰি টকাটো দি দিলেই হ'ল অঁ হা হা অঁ লোকেলটো চাৰে তিনিশ কিলো চাৰে তিনিশ কিলো কি কেইকিলো লাগে আপুনি আকৌ এবাৰ ফোন কৰিব অঁ অঁ হ'ব দিয়ক আছে দিন মাজতে আছে দিয়কচোন অঁ অঁ অঁ হ'ব দিয়ক হ'ব দিয়ক তাৰমানে হ'ব হ'ব আৰু লোকেলটো লোকেলটো মুৰ্গী অলপ কমিছে কিন্তু মই এই বিচাৰিবা লাগিব যদি আপোনাৰ লোকেলৰ ইমান লাগে নাই লোকেলটো আজিকালিতো অঁ বেমাৰত বহুত মুৰ্গীবিলাক মৰিল ন এইবাৰ সেইকাৰণে অলপ চাহিদাটো কমি গৈছে মই আকৌ কালেক্যন কৰিম দে হ'ব দিয়ক হ'ব দিয়ক মই মোক যোগাযোগ কৰি ৰাখিলেই হ'ল দিয়ক হ'ব দিয়ক হ'ব দিয়ক হ'ব দিয়ক অঁ হ'ব দিয়ক